অ এই নদীত এ মাছৰ উজান গৈছে ধৰিব নাযায় নেকি অ তাৰমানে সেই মোৰো যাব লাগছিল মোৰো সেই লগ নাই দুইটা লগলাগি একেলগে গলোঁ হয় কেনেকলেকি যাবা অ অ মোৰ এই জালখন মোৰো জালখন মোৰো অলপ বেয়া আছে সেইখনেই মই ভাল কৰি লৈছোঁ আগৰলৈ এনকে যাওঁ আৰু দুইটা লগলাগি একেলগে

মই নলবাৰীত ভাল কৰিছিলোঁ অ অ পইচা নাই ছয়শ সাতশমান টকা পৰচি ভাল কৰে অ মই এদিন জালখন লৈ যাব লাগিব মাছ ধুনীয়া মাছ আহিছে তাতে মাছ মাৰিবলৈ গলোঁ হয় একদিন যদি যায় আৰু কথা নাই সেনেহ'লে দুইটা লগলাগি একেলগে যাম সেনেকলৈকে অলপ ভাল হয় দুইটা লগলাগি একেলগে গলোঁ হয় মাছ মাৰিব

অ অ অ অ ৰবিবাৰে যাব নেকি আৰু লগত দুটামান আৰু লগত দুটামান মানুহ ল'ব আপুনি একেলগে গোটেইখিনি মানুহ লগলাগি মা মানুহ বেছি হ'লে ভাল একেলগে নদীত ধুনীয়াকৈ গোটেই গোটেইখিনি মানুহ লগলাগি যা যাব পৰা যায় অ অ অ অ অ অ অ আৰু এই বন্ধু লৈ অ দে অ যা যাব লাগিব অ খবৰটো অ খবৰটো দিম মই খবৰটো দিলে আৰু লগে লগে আহিলেই হ'ল

অ নাই আমাৰো সেই একে অৱস্থা হৈছে আমাৰোতো সময় নাই সময় নহ'লে মাজতে একদিন যাব লাগিব

কি হৈছে খেতি আধা আধি মানে হৈছি আৰু আমাৰো অলপমান বাকী আছে আৰু অ মাজতে গেলি ভাল হয় একদিন যাম আৰু একদিনেই যাম স সদায়তো নাযাওঁ নহয় একদিন যাম পালোঁ বা নাপলোঁ সেইটো বেলেগ কথা ফুৰ্টি এটা মানুহৰ আছে

অ সিহঁতকো ক'বা একেলগে গোটেইকেইটা মানুহ ছয় সাতজন মানুহ লগ হৈ গেলি ভাল আৰু গোটেইকেইটা লগলাগি

অ অ লাগিব লাগিব পল' লাগিব জাকৈ লাগিব জাল লাগিব খালৈ লাগিব সব লাগিব আৰু তো তই খবৰটো দিলেই হ'ল